ঐ হিমাক্ষী শুনা না মই তুমি জানা মই কালি দেওবাৰ বজাৰ গৈছিলোঁ দেওবাৰ বজাৰত দাদা এজনৰ দোকানত বহুতো কটাৰী আছিল কটাৰীবোৰ দেখাত যে ইমান ধুনীয়া আছিল কটাৰীবোৰ সৰু ডাঙৰ বহুত আছিল কটাৰীবোৰৰ ধাৰো বহুত চোকা আছিল তাৰে পৰা মই এখন কটাৰী আনিলোঁ কটাৰীখনৰ দামো বেছি নহয় কটাৰীখন মাত্ৰ দুশ টকাতে পাই গ'লোঁ কটাৰীখন আহি কিনে মই চালোঁ ইমান যে ধাৰ অনলাইনত অৰ্ডাৰ কৰা কটাৰীবোৰৰ দৰে নহয় সেইবোৰত কৰিতো বহুতে ভাল যদি তোমাকো লাগে এনেকুৱা এখন কটাৰী তেনেহ'লে মই তোমাক দোকানখন দেখুৱাই দিব পাৰোঁ মোৰ লগত অহা অহা দেওবাৰে ওলাব পাৰা মই তোমাক দোকানখন দেখাই দিম বাৰু দাদাজনৰ লগতো চিনাকি হ'লোঁ তেনেকৈ দাদাজনেও বহুত ফ্ৰী হৈ গ'ল তেনেকৈ কটাৰী তেওঁ কৈছিলে যে এনেকৈ আৰু যদি কটাৰী কোনোবাই কোনোবাই লয় তেনেহ'লে তুমি কৈ দিবাচোন এনেকৈ বুলি কৈছে তো তুমি যদি যদি তোমাক লাগে এনেকুৱা এখন কটাৰী তুমি বিচাৰা বা তোমাৰ লগৰো কাৰোবাক যদি দৰকাৰ হৈ আছে প্ৰয়োজন হৈ আছিলে তোমাৰ ঘৰতো প্ৰয়োজন হৈ আছিলে তুমি জনাবাচোন এনেকৈ কটাৰী সেইটো হৈ আছে কটাৰী আছে তো ইয়াত যোগাযোগ কৰিবলৈ যদি হয় মোৰ লগত ওলাবা যদি বেলেগকো লাগে তেনেহ'লে ক'বা মই তোমাক লৈ যাম বাৰু কটাৰীখন দেখাত ইমানযে ধুনীয়া আছিল নহয় ধাৰো বহু বেছি আছিল জানা তো মই আহি কিনে মোৰ চব্জিবোৰ কাটি চাটি চালোঁ তো বহুতেই মানে ধাৰ আছিল অনলাইনত অৰ্ডাৰ কৰাবোৰতো কেইদিনমান চোকা হয় তাৰপাছততো আকৌ হেকাই হৈ যায় ন তো সেইটো কাৰণে তো মই চালোঁ বহুত ভাল লাগিল আৰু তো যদি তোমাকো যদি প্ৰয়োজন হয় মোক কবা হাঁ এনেকৈ এনেকৈ দেওবাৰ বজাৰৰ একেবাৰে লাষ্টৰ গলিটোত গলিটোৰ প্ৰথম দোকানখনেই হয় তো দাদাজনৰ নাম্বাৰটোও মোক দি আহিলে এনেকৈ যদি আৰু লাগে মোক ক'লে ফোন কৰিবা বুলি তো যদি তোমাক লাগে মোক ক'বা মই তেওঁক ফোন মাৰি কিনে আগতে কৈ থ'ম যে তুমি কিমানখন কটাৰী লাগে তো সি দাদাজনে কটাৰীখিনি আগতেই আনি থ'ব তো তেনেকৈ যদি লাগে মোক ক'বা থেংক ইউ